আমাৰ অঞ্চলত স্থানীয় শিল্পীসকলে বিভিন্ন ধৰণে তেওঁলোকৰ শিল্পকলাসমূহক সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰি দিছে আগতে যি পৰম্পৰা আছিল সেই পৰম্পৰাগতভাৱত শিল্পকলাবোৰ সংৰক্ষণ কৰিছিল আৰু এতিয়া বিভিন্ন উপায়ে চৰকাৰে সেইবোৰ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰি দিছে আমাৰ অঞ্চলত কমাৰ কুমাৰ শিপিনী বোৱনী এইবোৰ বিভিন্ন ধৰণৰ শিল্পকলাৰ লগত জড়িত ব্যক্তি আছে তেওঁলোকৰ যি পাৰদৰ্শিতা তেওঁলোকৰ যি কলা কুশলতা সেইবোৰ তেওঁৰ তেওঁলোকে সংৰক্ষণ কৰাৰ অহোপুৰুষাৰ্থ চেষ্টা কৰি আছে যিসকল মৃতশিল্প তেওঁলোকে মৃতশিল্পৰ লগত জড়িত ব্যক্তিসকলে তেওঁলোকৰ ক তেওঁলোকৰ তৈয়াৰী বস্তুবোৰ তেওঁলোকেও সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰি ৰাখিছে আৰু সংৰক্ষিত গৃহ বিশেষভাৱে ৰখা হৈছে আৰু যিসকল শিপিনী সেই শিপিনীসকলে তেওঁলোকৰ কাৰিকৰী কৌশলবোৰ প্ৰদৰ্শন কৰাৰ কাৰণে তেওঁলোকে সেই তাঁতশালতে বিভিন্ন ধৰণৰ ফুল অংকন কৰি চিত্ৰপটত ভাল দৰে তোলাৰ কাৰণে চেষ্টা কৰিছে আৰু কমাৰ শিল্প যিসকল আছে তেওঁলোকে তেওঁলোকৰ শিল্পকলাবোৰ বিভিন্ন ধৰণৰ সা সামগ্ৰী তৈয়াৰ কৰি সেই তৈয়াৰ কৰা সামগ্ৰীবোৰতে তেওঁলোকৰ শিল্পকলা সংৰক্ষণৰ ব্যৱস্থা কৰি ৰাখিব চেষ্টা কৰিছে আৰু আমাৰ মাজত আছে বিভিন্ন বাঁহ বেতৰ শিল্পী এই বাঁহ বেতৰ শিল্পীসকলে তেওঁলোকৰ যিবোৰ সা সামগ্ৰী তৈয়াৰ কৰে সেই তৈয়াৰ কৰা সা সামগ্ৰীৰ মাজেৰেই শিল্পকলাবোৰ সংৰক্ষণ কৰিব ৰাখিবলৈ চেষ্টা কৰিছে আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোকে চৰকাৰৰ লগত যোগাযোগ কৰি চৰকাৰৰ পক্ষৰ পৰাও বিভিন্ন সা সুবিধা পায় আৰু তেওঁলোকে সংৰক্ষণ কৰাৰ দিহা পৰামৰ্শ পাইছে আৰু যিবোৰ লিখিত ভাৱত নিয়ম থাকে সেই নিয়মাৱলীবোৰ আজিকালি ছপা মাধ্যমৰ যোগেদি পে কাগজত নাইবা মেগাজিনত লিখিত ভাৱত সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰি ৰখা হৈছে আৰু সেইবোৰ আমাৰ ওচৰে পাজৰে যিবোৰ পুথিভঁৰাল আছে সেই পুথিভঁৰালত লিখিত আকাৰত প্ৰকাশ পাইছে আৰু সেই প্ৰকাশিত তথ্যবোৰ ভাল দৰে আমাৰ এই পুথিভঁৰালত সংৰক্ষণ কৰি ৰখাৰো ব্যৱস্থা কৰা হৈছে তাৰোপৰি বিভিন্ন ক্ষেত্ৰত যিসকল আমাৰ বাদ্যযন্ত্ৰী আছে তেওঁলোকৰ বাদ্য কলা কুশলীবোৰ তেওঁলোকেও তেওঁলোকৰ কাৰু কাৰ্যবোৰ আজিকালি লিখিত আকাৰত প্ৰকাশ কৰাৰ এটা চেষ্টা কৰিছে আৰু বাদ্যযন্ত্ৰত যিবোৰ শব্দ হয় সেই শব্দবোৰো সুদিৰ লিখিতভাৱতে তেওঁলোকে লিখাৰ ব্যৱস্থা কৰি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে আৰু বিভিন্ন বাঁহ বেতৰ সঁজুলিৰ লগতে যিসকল মাছুৱৈ আছিল তেওঁলোকৰ যি জাল প্ৰদৰ্শন কৰে তৈয়াৰ কৰে সেই জালবোৰো তেওঁলোকে বিভিন্ন উপায়ে সংৰক্ষণ কৰি ৰখাৰ চিন্তা চৰ্চা কৰিছে আৰু বজাৰত তেওঁলোকে সেইবোৰ উৎপাদিত বস্তুবোৰ বিক্ৰী কৰে বিক্ৰী কৰাৰ পিছত যিবোৰ প্ৰদৰ্শন হয় সেই প্ৰদৰ্শনবোৰ বিভাগীয় পক্ষই তেওঁলোকৰ তাৰ পৰা লৈ যায় লৈ যায় তেওঁলোকৰ বিভাগীয় কক্ষত প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰে আৰু সেইবোৰ তেনেধৰণে সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে